মই ৰীমা দাসৰ নাম ল'ব খুজিম ৰীমা দাসে যেনেকৈ ভিলেইজ ৰকষ্টাৰখন বনাইছিল একদম নতুন একদম নিজে ৰীমা দাসক একদম ৱান ওমেন আৰ্মি বুলিয়ে ক'ব পাৰে আপুনি নিজে যেনেকৈ কেমেৰা ধৰে নিজে ডিৰেক্সন কৰে নিজে স্ক্ৰিপ্ট লেখে নিজে এডিটিং কৰে চাউণ্ডো কৰে তো ভিলেইজ ৰকষ্টাৰখনৰ মানে এটা মানে ৰ ফিল এটা দিছে ৰীমা দাসে মানে প্ৰথম প্ৰথম মই অসমীয়া চিনেমাত মানে সেনেহান এটা ফিল পাইছিলো মানে মানে যদিও মানে কেমেৰাত কেতিয়াবা ব্লাৰ হয় ফ'কাছ গুচি যায় তথাপিও মানে সেইটোৱো যেন কাহিনীটোক মানে ধৰি ৰাখিছে যেন সেইটোও যেন ডিপিক্ট কৰছি মানে তাৰ পিছত ৰীমা দাসৰ ইন্টাৰভিউ চিন্টাৰভিউত গম পালোঁ যে ভিলেইজ ৰকষ্টাৰখন বনাওঁতে বোলে চাৰি বছৰ লাগছি তো চাৰি বছৰ আৰু বানপানীৰ দৃশ্য়বিলাক যেনেকৈ তুলছি মানে গোটেই গাঁৱৰ মানে ৱাইল্ড শ্ব'টবিলাক যেনেকৈ লৈছে মানে মানে গাঁওখনক মানে হেৰি কৰে মানে প্ৰতিফলন কৰে সেই তেওঁৰ চিনেমাকেইখানে মানে আৰু সেইটো ভাল লাগে মানে ৰীমা দাসৰ মানে আৰু চৰিত্ৰবিলাকৰ মানে অন্তৰ্নিহিত মানে মনটোক মানে বুজি পায় মানে একদম মানে সোমাই যায় মানে তেওঁ কি বুজি আছে কি ভাবি আছে সেইটো বস্তু বহুত ভাল লাগে মানে একদম মানে মাইণ্ডচেটটোত মানে কেৰেক্টাৰবিলাকৰ কথাবিলাক মানে একদম ৰকৈ ক'ব জানে ৰীমা দাসে তাৰ পিছত আকৌ বুলবুল কেন চিঙখন আহিল ৰীমা দাসৰে বুলবুল কেন চিঙৰ যিবিলাক মানে একদম চেঞ্জিটিভ টপিকবিলাকৰ কথা ক'লা টিনেজৰ মানে কিশোৰীয়া অৱস্থাৰ যি মানে জীৱন কালত হ'ব পাৰা কিছুমান মানে কথা প্লট আৰু জেণ্ডাৰ জেণ্ডাৰৰ ওপৰত বহুত চেনচিটিভ কথা মানে তাৰ ওপৰতো দিছি মানে যে মানে এইবিলাক জেণ্ডাৰৰ যিবিলাক মানে দ্বিবিভাজন মানে তাৰে ওপৰতো লিংগ বৈষম্যৰ ওপৰতো কৰছি আৰু কিশোৰী অৱস্থাবিলাক মানে যিবিলাকৰ ওপৰত মানে কাজিয়া পেচাল হয় কিশোৰীয়া অৱস্থাৰ জীৱন কালত যি যি হ'ব পাৰে বুলবুল কেন চিঙত সেইবিলাক ফুটি উঠছে আৰু মানে যেনেকৈ ধুনীয়াকৈ সৰু সৰু কথাত গুৰুত্ব দিয়ে ৰীমা দাসে সেইবিলাক শুনি মানে মোৰ ভাল লাগে আৰু তাৰ পিছত আৰু এজন ফিল্ম মেকাৰ চিনেমা নিৰ্মাতাৰ কথাও ক'ব খুজিম ভাস্কৰ হাজৰিকা তেওঁ কথানদী দি চিনেমা ষ্টাৰ্ট কৰিছিল কথানদীখন মানে বুঢ়ীআইৰ সাধুৰ চাৰিটা প্লট লৈ তেওঁ চাৰিটা সাধু লৈ পিনে তেওঁ চিনেমাখন কৰছিল তো সেই চাৰিটা সাধু ঔ কুঁৱৰী চম্পাৱতী তেজীমলা আৰু এটা আমি আগতে মানে সাধুবিলাক একদম মৰম কৰি পঢ়া তেজিমলাই এনেকৈ ঢেঁকী দি খুন্দিয়াইছিল মাৰিছিল তেজিমলাক কিন্তু আচলতে ঢেঁকী দি খুন্দৱা বস্তুটো কিমান ডাৰ্ক হ'ব পাৰে সেই মাৰ্ডাৰ এটা কিমান ডাৰ্ক মাৰ্ডাৰ এটা হ'ব পাৰে মানে তো সেইটোত ভাস্কৰ হাজৰিকাই কথানদীত এনেকৈ দেখালে যে আমাৰ মানে ফাষ্ট ফাষ্ট মানে চকু খুলি গ'ল মানে যে আচলতে ইমান ভয়ানক আছিল সেই হত্য়াকাণ্ডটো তেজীমলাৰ আৰু চম্পাৱতীৰ সেই অজগৰে খোৱা ঔ কুঁৱৰীৰ ঔটোৰ ভিতৰত থকা তো এই গোটেই চাৰিটা সাধু যেনেকৈ মানে মিক্স কৰি পিনে চিনেমাখন বনালে কথানদী আৰু মানে আমাৰ সেই বুঢ়ীআইৰ সাধুৰ মানে মাইণ্ডচেটটোৱে সলনি কৰি দিলে ভাস্কৰ হাজৰিকাই তেজীমলাৰ সেই হত্যাকাণ্ডটো কিমান ভয়ানক হ'ব পাৰে আমি ভাবাই নাছিলো মানে আমাক মাহঁতে নিচুকনি আৰু সাধু টাইপকৈ শুনাই আছিল তো সেইটোৰ মানে এটা বেলেগ এটা মানে আমি উৎস পাই গ'লো তাৰ পিছত ভাস্কৰ হাজৰিকাই আৰু এখন বনালে আমিষ বুলি আমিষতো মানে এটা নতুন মানে মানে মুখ চকু মুখ মেল খাই যোৱা প্লট এটা মানে যিটো মানে কেন্নিবেলিজিমৰ ওপৰত মানে একে প্ৰজাতিৰ মানুহে মানুহ মানে মাংস খাই যদিও সেইটো মানে মেইন টপিক নাছিল মানে আমিষৰ মানে প্ৰেমৰ ওপৰত প্ৰেম আৰু মাংসক দুয়োটাকে যেনেকৈ মানে কন্ট্ৰাষ্ট কৰি মানে ভাস্কৰ হাজৰিকাই সেই কৰিছে মানে সেইটো মানিব লগা আছিল মানে যদিও মানে স্ক্ৰিপটোত আৰু অলপমান গুৰুত্ব দিব পৰা গ'ল হয় কিন্তু অভাৰঅল চিনেমাখনত মানে অসমত মানে এটা নতুন এটা ঢৌ এটা সৃষ্টি কৰি দিছে মানে মানুহবিলাকৰ মানে এই মানে এক্সপ'জাৰ এটা পাইছিল এক্সপ'জাৰ এটা পাইছিল আৰু মানে নতুন নতুন চিন্তা ধাৰাবিলাক খোল খাইছিল মানে আচ্চা মানে পৃথিৱীত এনেকুৱা চিনেমাও আছে মানে আগতে আমাৰ ভি চি ডি এৰাৰ পৰা ওলাই আহি কিনে মানুহবিলাকে নতুন নতুন চিনেমাৰ চোৱাৰ মানে ষ্টাৰ্ট দিছিল মানে তো আমিষো এখন মানে তেনেকুৱা এখন অসমীয়া চিনেমা আৰু যিবিলাকে মানে আমি লেখতল'বলগীয়া আৰু মানে মনত থাকি যোৱা আৰু